হেল্ল' হেল্ল' অ হয় ভূঞা মোবাইল ষ্ট'ৰ হয়নে হয় মই মোবাইল এটা ল'ম বুলি ভাবিছিলোঁ অঁ মই কাইলৈ লোৱা কথা আছিলে মানে আগৰ পুৰণাটো বেয়া হ'ল পাই নে কেনেকুৱা কেনেকুৱা ব্ৰেণ্ড আছেনো ফোন আপোনাৰ তাত অ অ অ কিবা অফাৰ ছফাৰ লাগিব নি লগত অ এতিয়াতো পূজা গ'লেই বাৰু হ'লেও পূজা সময়তে লোৱা সপ্তাহ আছিলে চাগে অ অঁ অঁ বৰ বেছি দামীও নালাগে বাৰু বিছ হেজাৰমানৰ ভিতৰত পালেই হ'ল আৰু

অ অ চাই ল'ম আগতেও তেনেকে আনিছিলোঁ পটককৈ বেয়া হৈ থাকিলে হেভে নেক্সটো তাপা আনিছিলোঁ তাপা এতিয়া ভালকৈ তেনেকৈ চাই মেলি আনিবলৈ নহ'লে আও আমি বিশেষকৈ নাজানো নহয় আপোনালোকৰহে কথা আপোনালোকে চাই দিব লাগিব ভাল অ অঁ নেটোৱে চা অ আপোনালোকৰ এতিয়া নতুন দোকান এখন হৈছে নি ক'বাত অ আপোনালোকৰ দোকানখন এনে কোন জেগাত আছে বা আগৰ জেগাটোতে আছে নে মই গ যোৱা জেগাটো অ অ আপোনালোকক এই বে ডাঙৰ মোবাইল দোকান এখন যোৰহাটতো আছে নি বাৰু অ তাত কৈছিলে মানে ইয়াত সেইখন কমলাবাৰী দোকানেই বুলি তাতেই লোৱা কথা আছিলে বাৰু পূজাত আকৌ যাবলৈ নহ'লে সেইটোকাৰণে ইয়াতে ল'ম বুলি অ সেইখনো আপোনালোক দোকানেইহে অঁ হ মোৰ বাৰু মাজুলীতে অঁ হয় ইয়াতে ল'মগৈ বাৰু মানে তালৈ যোৱাৰ কথা আছিলে সেইটো কাৰণে তাত ল'ম বুলি ভাবিছিলোঁ বোলো আপোনালোকৰ ভাল হ'ব চাগে এবাৰ এখন পৰা লৈছিলোঁ ইমান ঠিক নহ'ল এতিয়া এয়া বেয়াই হ'ল বা বোলো আপোনালোকৰ ভাল বুলি কোৱা শুনিছোঁ আৰু দোকানখন দোকানে বোলে ডিছকাউণ্টো দিব পইচা পাতিও অসুবিধা হৈ আছে বাৰু কিন্তু আজিকালি আৰু মোবাইল এতিয়া নহ'লেও নহয় সেইটো কাৰণে এতিয়া নল'লেও নহ'ব যে সেইটোকাৰণে বোলো আপুনি চাই মেলি দিব আৰু মাজুলীৰে বুলি আও কিবা এটা

অ চামগৈ বাৰু ঠিক আছে আমি কাইলৈ যাম দিয়ক